অসমৰ মানুহে অংশগ্ৰহণ কৰি ভাল পোৱা মূল কাৰ্যসূচী হ'ল বিহু ভাওনা ৰাস ৰাস বুলি ক'লে আমি মাজুলীৰ বিখ্য়াত ৰাস সেইয়া জীৱন্ত মানুহৰ জীৱন্ত নাচ নলবাৰীত ৰাস হয় সেইয়া হ'ল পুতলা ৰাস মিন যাক কয় মৃন্ময় ৰাস মৃন্ময়

আৰু তাৰ বাহিৰেও অসমৰ মানুহে একগোট হৈ মাঘ বিহু উৰুকা উপভোগ কৰে ভোজ আদি খায় আৰু সেইকাৰণে মাঘ বিহুক ভোগালী কয় ভোগালী বিহু বুলি কয় মধ্য অসমৰ মৰাণত মধ্য এইটো মধ্য অসমৰ মৰিগাঁৱত জোনবিল মেলা হয় জাগীৰোডৰ পৰা উত্তৰে প্ৰায় পাঁচ কিলোমিটাৰ দূৰত আৰু সেই তাত সেই মেলা লাহে লাহে আধুনিকতাৰ পৰশ পৰিছে আৰু অতি উন্নত মানৰ হৈছে তাত টকা পইচাৰ বিনিময় নহয় তাত টকা পইচাৰে একো কিনিব নোৱাৰি একো বেচিব নোৱাৰি মাত্ৰ তাত এজনে আনজনক বিনিময়ৰ প্ৰথা সেই বিনিময় প্ৰথাত কিনা বেচা হয় তাৰ বাহিৰেও আমাৰ গুৱাহাটীৰ অম্বু কামাখ্যাত বছৰেকত পাঁচদিনীয়া অম্বুবাচী মেলা হয় তাত অসম তথা ভাৰতৰতো বাদেই ভাৰতৰ বাহিৰৰ বিদেশৰ পৰাও বহুত ব্যক্তি আহি এই অম্বুবাচী মেলাত অংশগ্ৰহণ কৰে তাৰ বাহিৰেও আৰু আছে আমাৰ অসমৰ ম'হ যুঁজ মাঘ বিহু বিহুৰ পিছদিনাখনৰ পৰাই অসমৰ ম'হ যুঁজ হয় আৰু সেই ম'হ যুঁজ আৰম্ভ হৈছিল আহোমৰ দিনৰ দিনৰ এই পৰাই ৰংঘৰৰ বাকৰিত ৰজাই ম'হ যুঁজ পাতিছিল আৰু সেই পৰম্পৰা আজিও আছে চৰকাৰে মাজতে ম'হ যুঁজ কিছু আইনৰ মাজত পেলাই লৈ ম'হ যুঁজ বন্ধ কৰিছিল যদিও চিগা চুৰুকাকে ক'ৰবাত ক'ৰবাত ম'হ যুঁজ হৈ আছে